অঁ কওকচোন অঁ আছে আপেল দাম কেজি এশ টকা অঁ আপোনাক কিমান দামত লাগিব নহ'ব নহয় ভণ্টি ইমান দামত মিলাই দিয়ক আপুনি কিবা এটা অঁ অলপমান মিলাই দিবচোন আপুনি ইমান কমত দিব নোৱাৰিমটো আপেলৰ বহুত দাম কল আছে কল কল দুশ টকা অঁ কওক আপুনি কওকচোন কিমানত ল'ব

হ'ব হ'ব দে ন নহয় সিমান দামত নহয় কওকচোন আপোনাৰ আপুনি কিমানত ল'ব খোজে অঁ নিমিলিব নহয় ভণ্টী

কমাই আশীমান হ'লে হ'ব কল আপুনি ডেৰশত দি দিব

অঁ আৰু ডালিম আছে আঙুৰ আছে ডালিম ডামিল তিনিশ টকা অঁ আঙুৰটো আ আঙুৰটো চাৰিশকৈ দি আছোঁ দাম হ'বই ভণ্টী বস্তুৰ আজিকালি বহুত দাম অঁ হ'ব হ'ব দিয়ক তেতিয়াহ'লে